এক জানুৱাৰী দুহেজাৰ একৈছ পাঁচ ছেপ্টেম্বৰ দুহেজাৰ বাইছ তিনি ফেব্ৰুৱাৰী দুহেজাৰ ওঠৰ ষোল্ল অক্টোবৰ দুহেজাৰ ঊনৈছ বিছ জুন দুহেজাৰ তেইছ